অসমৰ শিল্পকলাই প্ৰাকৃতিক পৰিৱেশ আৰু ৰাজ্যখনৰ সাংস্কৃতিক আৰু ঐতিহাসিক লেণ্ডমাৰ্কসমূহত মানুহক বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে অসমৰ অসমৰ শিল্প অসমৰ ৰাজ্যখনৰ সাধাৰণতে বিহু বিহু বিহু হৈছে অসমৰ এটা জাতীয় উৎসৱ আমাৰ অসমৰ জাতিটো উৎসৱ বিহু সাধাৰণতে তিনি প্ৰকাৰৰ হয় ব'হাগ বিহু মাঘ বিহু কাতি বিহু সাধাৰণতে বহাগ বিহুক ৰঙালী বিহু বুলি জনা যায় আৰু মাঘ বিহুক ভোগালী বিহু বুলি জনা যায় আৰু কাতি বিহুক কঙালী বিহু বুলি জনা যায় ভোগালী বিহুৰ অৰ্থটো হৈছে ভোগ কৰা আচলতে ভালকৈ এসাঁজ খোৱা ভোজ ভাতেৰে সেইটোক কয় ভোগালী ভোগালী বিহু প্ৰথমতে আচলতে বিহুৰ প্ৰথম বিহুটো হৈছে বহাগ বিহু ৰঙালী বিহু আচলতে আমাৰ অসমীয়া জনসাধাৰণে খেতি খেতি বাতি কৰাৰ খেতি বাতি কৰাৰ সময়ত আচলতে ৰঙালী বিহুটো পাতে তাৰপিছত কঙালী বিহুটো পাতে য'ত মানে ধান খেতি ধান খেতি ডাঙৰ হৈ সেইটো সময়তে কঙালী বিহুটো পালন কৰা হয় তাৰপিছত সেই ধান চান কটা মেলাৰ পিছত আচলতে ভালকৈ এসাঁজ খাই ভোগালী বিহু পালন কৰে সাধাৰণতে বহাগ বিহুটো ফাগুনৰ সংক্ৰান্তিৰ দিনা ব'হাগৰ এক তাৰিখে বহাগ বিহু পালন কৰা হয় তেনেকৈ কাতি কাতি এক তাৰিখে কাতি বিহু পালন কৰা হয় আৰু মাঘৰ এক তাৰিখে মাঘ বিহু পালন কৰা হয় আচলতে বহাগ আগতে বহাগ বিহুটো সাতদিনীয়া সাতদিন পালন কৰা হয় বহাগ বিহুটো বিহুৰ আগদিনা উৰুকা উৰুকা উদযাপন কৰা হয় উৰুকাটো হৈছে বি উৰুকাটো হৈছে অসমীয়া সমাজৰ অসমৰ বিহুৰ আগদিনা কৰা এটা অনুষ্ঠান বা এখন বজাৰ টাইপৰ হয় বস্তুটো উৰুকাটো উৰুকাৰ পিছতে প্ৰথম দিনাখন হৈছে গৰু বিহু বহাগ বিহুৰ যিদিনাখন সেই গৰু বিহুৰ দিনাখন প্ৰথমতে গৰুক নোৱাই ধোৱাই ভাল কৰি ভাল কৰে মাহ হালধি সানি নোৱাই ধোৱাই গা পা ধুই তেওঁলোকেও গৰু বিহু পালন কৰা হয় অসমীয়া অসমীয়া সমাজে বিহু পালন কৰে গৰু বিহু তাৰপিছত পালন কৰা হয় মানুহৰ বিহু সেইটো হৈছে আমাৰ অসমীয়া অসমীয়া মানুহৰ বা জনসাধাৰণৰ বিহু মানুহৰ বিহু তাৰপিছত গোঁসাই বিহু চেনেহী বিহু বা তেনেকৈ সাতটা বিহু পালন কৰা হয় বিহুত বিহু বুলি ক'লে সাধাৰণতে অসমৰ এটা মন প্ৰাণৰ বস্তু হৈছে বিহু বিহুত সাধাৰণতে সকলো মানুহে নতুন কাপোৰ কিনি নতুন বয় বস্তু কিনি কাপোৰ কিনে তেনেকৈ বিহুটো এটা ধুমধামেৰে পালন কৰা হয় বিহুটো অসমত আজিকালি অসমৰ বাহিৰতো অসমীয়া মানুহে বিহু পালন কৰে আমাৰ বহাগ বিহুত সাধাৰণতে বিহুগীত যিটো অসমত প্ৰচলিত বিহুগীত উদযাপন কৰা হয় তাৰপিছত হুঁচৰি গোৱা হয় হুঁচৰি গোৱা হয় বহাগ বিহুৰ বহাগ বিহুতে হুঁচৰি গোৱা হয় আৰু আজিকালি অসমৰ বিহুৱে ঐতিহ্যমণ্ডিত অসমৰ বাহিৰতো প্ৰসিদ্ধ লাভ কৰিছে বা বিভিন্ন স্থান পাইছে আমাৰ অসমৰ অসমীয়া বিহুৱে আগতে ৱৰ্ল্ড ৱৰ্ল্ড ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আচলতে এহেজাৰ এক লাখ এক লাখ বিহুৱতীক নচুৱাই গুৱাহাটীত এটা অভিলেখ গঢ়িছে আমাৰ অসম চৰকাৰে অসমীয়া বিহু আমাৰ অসমীয়া বিহুত সাধাৰণতে প্ৰয়োজনীয় বস্তু এতিয়া গামোচা গামোচা অসমৰ বিহুতে ব্যৱহাৰ কৰা হয় বিহুত সাধাৰণতে মৰম চেনেহৰ মাজেৰে হওক গামোচা আদান প্ৰদান কৰা হয় তাৰপিছত বহাগ বহাগ বিহুটো আচলতে ৰঙা ৰঙৰ বিহু বা ৰঙালী বিহু তেনেকৈ পালন কৰা হয় ভালকৈ তাৰপিছত আহে কাতি বিহু কাতি বিহু কঙালী বিহু বা মানুহে কাতি বিহুটো এনেধৰণে পালন কৰে নতুন কাপোৰ কানি লয় ভালকৈ নতুন কাপোৰ কানি লয় আৰু তেওঁলোকে তুলসী জ্বলাই তুলসীৰ তলত হৰিনাম গাই বা তুলসীৰ তলত তুলস যিটো তুলসী পূজা বুলি কয় অসমীয়া সমাজে বা তুলসী বিহু এই কাতি বিহু বুলি কোৱা হয় কাতি বিহুত তুলসীৰ ওচৰত শলা বন্তি জ্বলাই তুলসীক পূজা পাতল কৰি পালন কৰা হয় তাৰপিছত আহে মাঘ বিহু মাঘ বিহুটো এদিনীয়া বিহু মাঘ বিহু প্ৰথম দিনাখন উৰুকা হয় উৰুকাৰ দিনাখন আমাৰ অসমীয়া অসমীয়াই মানে সকলোৱে মিলিজুলি পৰিয়াল মিতিৰ কুটুম সকলোৱে মিলিজুলি এসাঁজ খাই ভালকৈ উৰুকাৰ নিশা উৰুকাৰ নিশাত মেজি জ্বলোৱা হয় এনেকৈ অসম অসমত প্ৰসিদ্ধ মেজি মেজি বিভিন্ন মানে ডাঙৰ ডাঙৰ খৰি চৰি জ্বলাই মেলি গোটেই সমূহীয়াকৈ মেজি সমহীয়া হৈ গোটেই গাঁৱৰ এখন গাঁৱৰ মানুহে এটা মেজি পালন কৰি তাৰ তাৰ ওচৰত সেকি মেলি মেজি মেজি জ্বলায় ৰাতিপুৱা মেজি জ্বলে তাৰপিছত মাঘ বিহুটো তেনেকৈ পালন কৰা হয় মাঘ বিহুটো মাঘ বিহুটো পালন কৰা হয় তাৰপিছতে মাঘ বিহু অসমত অসমত অসমীয়াৰ বিহুৱে শিল্পই শিল্পকলাৰ ক্ষেত্ৰত বহুতো অৱদান আগবঢ়াইছে অসমৰ বিহু বুলি ক'লে আজিকালি দেশ বিদেশৰ খবৰ দেশৰ বিভিন্ন মানুহে অসমৰ বিহুটোৰ বিষয়ে জানিছে অসমীয়া বিহুৰ গামোচাৰ কথা জানিছে অসমীয়া বিহু নাচৰ কথা জানিছে অসমীয়া বিহুৰ কথা জানিছে বিহুৰ লগত বিহুৰ লগত সংগত কৰি বিভিন্ন অনুষ্ঠান পালন কৰা হয় তেনেকৈয়ে পালন কৰা হয় মিচিং মানুহৰ বিহু হৈছে আলি আই লৃগাং আলি আই লৃগাংটো মিচিং সম্প্ৰদায়ৰ যিটো মিচিং সম্প্ৰদায় জন জনজাতি হিচাপে জনজাতিয়ে পালন কৰা হয় আমি যেনেকৈ বিহু পালন কৰোঁ তেওঁলোকে মিচিংসকলে মাঘ ফাগুনৰ প্ৰথমটো বুধ বাৰে আচলতে আচলতে আলি আই লৃগাং পালন কৰে আলি আই লৃগাংটো এটা এটা মিচিংসকলৰ বিহু বুলি কোৱা হয় তেওঁলোকে মিচিংসকলে সকলোৱে মিলিজুলি গোট খায় তেওঁলোকৰ তেওঁলোকৰ পৌৰাণিকভাৱে চলি থাকে বিভিন্ন পৰ্যায়েৰে বা প্ৰচলিত বিভিন্ন প্ৰথাৰে মিচিংসকলে মিচিং বিহু আলি আই লৃগাং পালন কৰে তাৰপিছত বিহু হৈছে তাৰপিছত তেনেকৈ আমাৰ আমাৰ অসমতে ঢকুৱাখানত ফাট বিহু ফাট বিহু পালন কৰা হয় ফাট বিহু আমাৰ অসমত এতিয়া বহলভাৱে বিয়পি গৈছে বা ফাট বিহু চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ ঢকুৱাখানালৈ আহে বা ফাট বিহু চাইহি তেনেকৈ বিহু বিহু বিহু আমাৰ অসমীয়াৰ মান সন্মান তাৰপিছত তাৰ তাৰপিছত অসমৰ শিল্পকলা প্ৰাকৃতিক ৰাজ্যখনত মানে সাংস্কৃতিকভাৱে উৎসৱ হৈছে দুৰ্গাপূজা পূজা শাৰদীয় দুৰ্গাপূজা আচলতে আহিন আহিন মাহতে দুৰ্গাপূজা পালন কৰা হয় দুৰ্গা পূজাত দেৱী দুৰ্গাক আচলতে দহদিনীয়া কাৰ্যসূচী দহদিনীয়া কাৰ্যসূচীৰে দুৰ্গাপূজা পালন কৰা হয় দুৰ্গা পূজাত মা দুৰ্গা দেৱী মূৰ্তি স্থাপন কৰা হয় আৰু স্থাপন কৰা হয় আৰু দুৰ্গা দুৰ্গা পূজাত দহদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় দুৰ্গা পূজাত আৰু দুৰ্গা পূজাত শেষৰ দিনাখনক কয় দশমী দশমীদিনাখন দেৱীক দেৱী দশমীৰ দিনাখন দেৱীক মানে দেৱীক নি পেলাই লাই পানীত পেলাই দিয়া হয় যিটোক মানে যিটো কোৱা হয় বিজয়া দশমী দেৱীক নি পেলাই বৰ হেৰি কৰাগৈ হয় দুৰ্গাপূজা দুৰ্গাপূজাই অসমত বা অসমৰ বাহিৰতো দুৰ্গাপূজা প্ৰচলিত যেনেকৈ দুৰ্গাপূজা দুৰ্গাপূজা আমাৰ অসমৰ এটা মানে ফেমাছ উৎসৱ বুলি ক'ব পাৰি তেনেকৈ আমাৰ অসমৰ এটা ফেমাছ উৎসৱ হৈছে ৰাস শ্ৰীকৃষ্ণৰ ৰাসলীলা পালন কৰা হয় কাতিমাহ বা আঘোণ আঘোণ মাহত অসমত ৰাস উৎসৱ পালন কৰা হয় শ্ৰীকৃষ্ণৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা চাবলৈ অসমৰ মাজুলীলৈ সাধাৰণতে মাজুলীলৈ অসমৰ বিভিন্ন প্ৰান্তৰপৰা মানুহ আহে মাজুলী ৰাসৰ বাবে প্ৰসিদ্ধ ৰাস চাবলৈ এই ৰাস আচলতে দুদিন তিনিদিনতে চাৰিদিন বা অসমৰ মানুহে তেনেকৈ পালন কৰে ৰাসত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা ৰাসলীলা দেখুওৱা হয় দেখুওৱা হয় বা ৰাসলীলা বৰ্ণনা দিয়া হয় অসমৰ অসমৰ ৰাস উৎসৱ ৰাস উৎসৱ বুলি ক'লে ভগৱান শ্ৰীকৃষ্ণৰে উৎসৱ হয় সেইটো তেনেকৈ আমাৰ অসমৰ প্ৰচলিত এটা উৎসৱ হৈছে আৰু বৰপেটাৰ দৌল উৎসৱ আচলতে বৰপেটা দৌল যিটো দৌল উৎসৱ বা হোলী হোলী উৎসৱ বা ফাকুৱা উৎসৱ ধুমধামেৰে পালন কৰা হয় বা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ মানুহ বৰপেটাৰ দৌল উৎসৱ চাবলৈ যায় বা ভগৱানৰ দৌল উৎসৱ চাবলৈ যাব তাত হোলী খেলা হয় বা তাৰ হোলীটো আমাৰ আমাৰ ভিতৰত প্ৰসিদ্ধ হোলী উৎসৱ হোলীৰ লগত হোলী হোলীৰ লগত মানুহে হোলী আদান প্ৰদান কৰে মৰম চেনেহ ভাতৃত্ববোধ বিৱৰণ দেখুৱাই হোলীৰ এই অসমৰ বৰপেটাৰ দৌল উৎসৱ ভগৱান শ্ৰীকৃষ্ণক হোলী মানে ফাকুৱা সনা হয় বা ফাকুৱাৰ হেৰি কৰা হয় বা ফাকুৱা মূৰ্তি লৈ পেলাই ফাকুৱাৰ মূৰ্তি ৰথ যেনেকৈ ৰথ যাত্ৰা কৰা হয় তেনেকৈ ফাকুৱা মূৰ্তিৰে ৰথ যাত্ৰা ভগৱান শ্ৰীকৃষ্ণ মূৰ্তি ৰথ যাত্ৰা কৰা হয় অসমৰ বৰপেটাৰ দৌল উৎসৱ তথা প্ৰসিদ্ধ উৎসৱ তেনেকৈ আমাৰ তেনেকৈ আমাৰ অসমত বিভিন্ন উৎসৱ উৎসৱ আছে তাৰ ভিতৰত হৈছে তাৰ তাৰ তাৰ ভিতৰত হৈছে আমাৰ বিভিন্ন জনজাতিৰ লোকসকলে তেওঁলোকৰ নিজৰ নিজৰ হিচাপে বিভিন্ন উৎসৱ আছে চাহ জনগোষ্ঠীৰ লোকসকলৰ উৎসৱ আছে যেনেকৈ আহোমসকলৰ উৎসৱ আছে আমাৰ আমাৰ অসমৰ আহোমসকল আহোমসকলৰ আচলতে ৰংঘৰ কাৰেংঘৰত বিহু বিহুৰ অসমৰ বিহুৰ বাকৰি ৰঙৰ ৰংঘৰৰ বাকৰিত বিহু নৃত্য প্ৰদৰ্শন কৰা হয় বা আজিকালি বিহু বিহুৱে অসমৰ মঞ্চত প্ৰসাৰতা লাভ কৰিছে বা বিহুগীত অসমৰ মঞ্চত প্ৰসাৰতা লাভ কৰিছে তেনেকৈ বিভিন্ন বিভিন্ন ধৰণৰ উৎসৱ অসমত পালন কৰা হয় এই উৎসৱতে অসমৰ ঐতিহ্য ঐতিহ্যৰপৰা চলি অহা চলি আহিছে বৰ্তমান সময়লৈকে আৰু ভৱিষ্যত সময়লৈকে সেই উৎসৱসমূহ চলি যাব তেনেকৈ তেনেকৈ আন এটা উৎসৱ হৈছে উৎসৱ হৈছে শংকৰ উৎসৱ ভগৱ আমাৰ আমাৰ অসমৰ অসমীয়া গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱৰ কাৰণে শংকৰ শংকৰ উৎসৱ বুলি কয় শংকৰ উৎসৱ বুলি কয় শংকৰ উৎসৱ শংকৰ উৎসৱ পালন কৰে আমাৰ অসমত বিভিন্ন জেগাত বা বিভিন্ন প্ৰান্তত শংকৰ উৎসৱ পালন কৰা হয় শংকৰ শংকৰ উৎসৱেও অসমত বৰ্তমান সময়ত প্ৰসাৰতা লাভ কৰিছে শংকৰ উৎসৱত ভগৱান শংকৰদেৱৰ গুণানু গুণানুকে গুণানুকীৰ্তন কৰা হয় তেওঁলোকৰ নাম তেওঁৰ শংকৰদেৱৰ নাম লোৱা হয় তেনেকৈ আমাৰ শংকৰ উৎসৱ পালন কৰে ৰাতি হ'লে ভাওনা পতা হয় ভাওনাটো হৈছে অসমৰ এটা উল্লেখযোগ্য অসম এটা উল্লেখযোগ্য বা অতি পৌৰাণিকভাৱে চলি অহা এটা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভাওনাৰ প্ৰতিষ্ঠা কৰিছিল এই ভাওনাৰ সৃষ্টি কৰিছিল ভাওনা ভাওনাৰ ভাষা বিভিন্ন ধৰণৰ যেনেকৈ ব্ৰজাৱলী ভাষাত ভাওনা প্ৰদৰ্শন কৰা হয় তাৰপিছত অসমীয়া বৰ্তমান অসমীয়া ভাষাটো ভাওনা প্ৰদৰ্শন কৰা অংকীয়া ভাষাত ভাওনা প্ৰদৰ্শন কৰা হয় অসমৰ প্ৰথম ভাওনা অসমৰ অসমৰ প্ৰথম ভাওনা হৈছে চিহ্নযাত্ৰা যোনখন শ্ৰীমন্ত শংকৰদেৱে শংকৰদেৱে যিখন প্ৰথমে শ্ৰীমন্ত শংকৰ দেৱে উদ্ভাৱন কৰিছিল তেওঁ বহুতকেইখন নাটক লিখিছে বা তাৰপিছতো আমাৰ অসমত থিয়েটাৰ ভ্ৰাম্যমান থিয়েটাৰো আমাৰ অসমত প্ৰসাৰতা লাভ কৰিছে ভ্ৰাম্যমান থিয়েটাৰত বিভিন্ন থিয়েটাৰ আছে যেনে হেঙুল থিয়েটাৰ ভাগ্যদেৱী থিয়েটাৰ নটৰাজ থিয়েটাৰ এই বিভিন্ন থিয়েটাৰৰ অসমত প্ৰসাৰতা লাভ কৰিছে আৰু চলি আছে বিভিন্ন জেগাত বা প্ৰান্তত এনেকৈ অসমৰ শিল্পকলাই প্ৰাকৃতিক পৰিৱেশ আৰু ৰাজ্যখনৰ সাংস্কৃতিক আৰু ঐতিহাসিক ক্ষেত্ৰত ঐতিহ্যভাৱে প্ৰভাৱ লাভ কৰিছে